সংস্কৃতি আৰু পৰম্পৰা গঢ় দিয়াত ভূগোলে বিভিন্ন ধৰণে ভূমিকা পালন কৰে সংস্কৃতি হ'ল প্ৰত্যেকটো জাতিৰ প্ৰত্যেকটো জনগোষ্ঠীৰ যিবিলাক সাজপাৰ হওক সাজপাৰ নীতি নিয়ম সেইসমূহকে সংস্কৃতি বুলি কোৱা হয় আৰু পৰম্পৰা হ'ল যি সেই যিকোনো এটা জনগোষ্ঠীৰ বা জাতিৰ অতীজৰ পৰা তেওঁলোকে যিবিলাক নীতি নিয়ম বা যিবিলাক তেওঁলোকে পালন কৰি আহিছে অতীজৰ পৰা সেইসমূহকে আচলতে পৰম্পৰা বুলি কোৱা হয় আৰু এইসমূহ ভূগোলে যথেষ্ট ভূমিকা পালন কৰিছে বা আমি বিভিন্ন ধৰণৰ ভূমিকা পালন কৰা আমি দেখা পোৱা যায় এতিয়া আমি ভাৰতবৰ্ষৰ কথাকে আমি উনকিয়াব পাৰো ভাৰতবৰ্ষত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল বাস কৰিছে আৰু ভাৰত ভূগোল বুলি ক'লে আমাৰ পাহাৰীয়াসকল আৰু ভৈয়ামৰসকলৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ সংস্কৃতি আৰু পৰম্পৰা বেলেগ পাহাৰীয়া লোকসকলৰ সংস্কৃতি পৰম্পৰা বেলেগ আৰু আমাৰ ভৈয়ামৰ লোকসকলৰ সংস্কৃতি পৰম্পৰাসমূহ বেলেগকৈ দেখা যায় ভাৰতৰ উত্তৰাখণ্ডৰ লোকসকলৰ যি নীতি যি সংস্কৃতি সেই সংস্কৃতিসমূহ অৰুণাচলৰ লোকসকলৰ মাজত কিছু সাদৃশ্য দেখা পোৱা যায় বুদ্ধ ধৰ্মীয় লোকসকলৰ লোক সং সংস্কৃতি বা তেওঁলোকৰ যিসমূহ পৰম্পৰা সেই পৰম্পৰামূহ বেলেগ দেখা পোৱা যায় অসমৰ এটা জনগোষ্ঠী আহোম লোকসকল তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰা বেলেগ তেওঁলোকে বেলেগ সংস্কৃতিৰ হয় তেওঁলোকৰ সাজ পোচাক বেলেগ তেওঁলোকৰ তেওঁলোকৰ নীতি নিয়ম বেলেগ তেওঁলোকে আহোমসকলক ক'বলৈ আহোমসকলে আপোনাৰ পূজা কৰা হয় তেওঁলোকৰ সাজ পোচাকসমূহ বে সাজ পোচাকসমূহ তেওঁলোকে বেলেগ ধৰণে ব্যৱহাৰ কৰে তেওঁলোকৰ সম্পূৰ্ণ বেলেগ ধৰণে নীতি নিয়ম পালন কৰা হয় আৰু ভাৰতৰ অঞ্চলৰ বিভিন্ন ধৰণৰ অঞ্চলৰ লোকসকলে বেলেগ ধৰণৰ সংস্কৃতি বেলেগ ধৰণৰ পৰম্পৰাসমূহ তেওঁলোকে পালন কৰে কোনো যদি কোনো জাতিয়ে যদি গছক পূজা কৰিছে কোনোৱে শ্ৰীমন্ত শংকৰদেৱক পূজা কৰিছে কিছু কিছু লোকে যদি মেখেলা চাদৰ পৰিধান কৰিছে কিছু লোকে গালেই পৰিধান কৰিছে তেনেদৰে প্ৰত্যেক জ জাতি জনগোষ্ঠীৰ জন জাতি জনগোষ্ঠীৰ সংস্কৃতি আৰু পৰম্পৰাক ভূগোলে একত্ৰিত কৰি ৰাখিছে আৰু এই ভ ভূগোলে আচলতে আমাৰ এই সংস্কৃতি আৰু পৰম্পৰা যিসমূহ সেইসমূহ গঢ় দিয়াত ভূগোলৰ আচলতে যথেষ্ট ভূমিকা আছে যথেষ্টখিনি তেওঁলোকে ভূগোলে ভূমিকা পালন কৰিছে অৰুণাচলৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে তেওঁলোকে বিভিন্ন ধৰণৰ সংস্কৃতি পৰম্পৰা আছে তেনেদৰে ভৈয়ামৰ লোকসকলৰে বিভিন্ন ধৰণৰ সংস্কৃতি বিভিন্ন ধৰণৰ পৰম্পৰা আছে সাজ পোচাক খাদ্যভাস বেলেগ বেলেগ সকলোৱে বিভিন্ন ধৰণৰ সংস্কৃতিক পৰম্পৰা এই ভূগোলে একত্ৰিত কৰি ভাৰতখনক ঐক্য কৰি ৰাখিছে আৰু এই ভাৰতখনক ঐক্য কৰি ৰখাত ভূগোলৰ যথেষ্ট ভূমিকা আছে বুলি ক'ব পাৰি পাহাৰীয়া লোকসকলে খ্ৰীষ্টান ধৰ্ম পালন কৰে তেওঁলোকৰ ধৰ্মীয় ধৰ্ম বেলেগ তেওঁলোকে সংস্কৃতি বেলেগ তেওঁলোকে নিজা নিজা ধৰ্ম পালন কৰে নিজা নীতি নিয়ম আছে তেওঁলোকৰ খাদ্যভাস ভৈয়ামৰ লোকসকলতকৈ তেওঁলোকৰ খাদ্যভাস বেলেগ তেওঁলোকৰ সাজ পোচাক বেলেগ আচলতে প্রত ভাৰতবৰ্ষত বাস কৰা বা নৰ্থইষ্টত বাস কৰা প্ৰত্যেক লোকৰ সংস্কৃতিসমূহ বেলেগ বেলেগ দেখা পোৱা যায় আৰু এই সংস্কৃতিসমূহ বা পৰম্পৰাসমূহ ভূগোলই আচলতে গঢ় দিছে ভূগোল হৈছ ভূগোলেই হৈছে পৃথিৱীখনক এক কৰি ৰাখিছে আৰু